মই যোনটো টি চাৰ্ট দিছিলোঁ সেইটো ফেব্ৰিকটো মানে ইমান ট্ৰেন্স মানে ট্ৰেন্সপেৰেণ্ট হয় অলপমান ত' সেইটো কাৰণে পিন্ধিবলে অলপ বেয়া দেখে আৰু কাপোৰটো বহুত পাতলো হয় যদি মানে অলপ বেছিকে ধুই দিওঁ কালাৰটো যোৱাৰ চান্স আছে আৰু ক'ৰবাত লাগি গ'লে জলদি ফালি যাবও পাৰে আৰু যিহেতু প্ৰডাক্টটো বহুতে কম দাম ইমানে কম দাম লাইক এফোৰ্ডেবল টাইপ আৰু তাতে আমি মানে মই ডিচকাউণ্ট পাইছিলোঁ অলপমান ত' সেইটোৰো ভয় লাগে লাইক প্ৰাইচটো ইমান কমত যদি এখিনি এনেকুৱা কাপোৰ দিছে সেইটো লাইক বেছি টাইমলৈ নচলিব পাৰে আৰু মই মানে ৰিফাণ্ড কৰিবও পাৰা নাই ৰিটাৰ্ণ কৰিব পাৰা নাই কাপোৰটো সেইটো কাৰণে মোৰ পইচাটোও এনেই যোৱা টাইপে হৈছে ত' চাওঁ কিমান দিন পিন্ধিব পাৰি সেইটো টি চাৰ্টটো